বেলেগ বেলেগ জনগোষ্ঠীত তেনেকুৱা কিছুমান পৰম্পৰা থাকে যদিও আমাৰ অসমীয়া সংস্কৃতিত তেনেকুৱা ধৰণৰ একো পৰম্পৰা নাই সেই হিচাপত মোৰো তেনেকুৱা একো অন্ধবিশ্বাস বা ময়ো সেই পৰম্পৰাৰ লগত জড়িত নহয়